হেল্ল' হেল্ল' অঁ হয় বাইদেউ অঁ গেছ হৈছে আপুনি ৰাতিপুৱাই শুই উঠি খালি পেটত গৰম পানী খাব কুহুমীয়া অঁ প্ৰত্যেক দিনে আপুনি সেইটো কৰক কুহুমীয়া কুহুমীয়া কৰি কেনে আপুনি এগিলাচ এগিলাছ পানী খাওক তাৰ উপৰি আপুনি খোৱা বোৱাটো ঠিকছে নকৰে নেকি খোৱা বোৱাতো অসময়ত খায় নি অঁ সেইটো সেইটো নকৰিব বাইদেউ আপুনি খোৱা বোৱাটো আপুনি নিয়মত খক বৰ বেছিকেও নাখাব আৰু যিবোৰ আহাৰ আমাৰ কিছুমান গেছ কৰে সেই গেছ বেছি গেছ কৰা আহাৰবোৰ নাখাব বেছি ঠাণ্ডাকালি মানুহৰ গেছটো সঘনাই বেছিকেই হয় যিবিলাক আজিকালি চব সাৰুৱাই বস্তুবোৰ হ'লতো সেইটো কাৰণে অঁ এই অঁ গেছৰ টেবলেটটো আপুনি যদি বেছি পোৰা জ্বলা কৰিছে তেতিয়াহ'লে আপুনি গেছৰ টেবলেটটো খাব পাৰে দিনে আপুনি এটা কৰি গেছৰ টেবলেটটো খাব পাৰিব তাৰপা আপুনি নিয়মত খোৱা বোৱাটো নিয়মত কৰি যাওক আৰু ৰাতিপুৱা শুই উঠি আপুনি একদম কুহুমীয়া গৰম পানী এগিলাছ কৰি খওক অঁ অঁ খালী পেটত খাব লাগিব অঁ খালি পেটত আপুনি দিনে এগিলাচকৈ পানী খওক কুহুমীয়া পানী তাৰপা আপুনি সময়ত দিনটো আপুনি মানে দেৰিকে নোখোৱাকে নাথাকিব সময় অনুযায়ী যেতিয়া আপোনাৰ ভোক লাগিব আৰম্ভ কৰিব তেতিয়া আপুনি জানিব যে অঁ গেছৰ কাৰণে আপুনি এইবোৰ লাইশাকটো ৰাতি প্ৰায়ভাগ লাইশাকটো মূলা সেইবিলাক গেছৰ কাৰণে অকমান অসুবিধা হয় যেনেকে ৰঙালাও মাটিমাহ সেনেকোৱাবোৰ নেখাব আপুনি নিয়মীয়া আহাৰ ভাত দালি সেনেকে অকমান খিচিৰি টাইপৰ কৰি বনাই খালেও অসুবিধা নহয় এইবোৰ অমিতা যেনেকে জাতিলাও যিবোৰ ঠাণ্ডা বস্তু সেনে অঁ সেনেকে খাব আপুনি আৰু নিয়মীয়াকে খুব আপুনি শুই উঠিয়ে গৰম পানী এগিলাচ খাবলে আৰম্ভ কৰক আপোনাৰ গেছ কিমান দিন হ'ল আপোনাৰ গেছ এনেই হৈ থকা অঁ এমাহমান হ'ল যদি আপোনাৰ একো চিন্তা কৰিবলগীয়া কথা নাই আপুনি সেইটোকে কৰক আপুনি প্ৰায় আপোনাৰ বেছি ভাল কৰিব শুই উঠি আপুনি খালি পেটত এগিলাচকৈ কুহুমীয়া পানী খাবলে আৰম্ভ কৰি দিয়ক আৰু কুহুমীয়া পানীটো গেছ নহ'লেও হ'লেও ৰেগুলাৰ আপুনি খালেও আপোনাৰ একো মানে হেৰি নকয় অসুবিধা নকয় আপুনি সেনেকে কওক ডেইলী ৰাতিপুৱা কুহুমীয়া পানী এগিলাচ তাৰপা আপুনি নিয়মীয়াকে আপুনি খাদ্য খাব খওক আপুনি খুব দেৰি মানে কাম বন কৰি ভাগৰি যোৱা অৱস্থাত আপুনি মানে ভোকৰ সময় পাৰ হৈ যোৱা টাইমত ভাতটো নাখাব নিয়মীয়াকে আপোনাৰ যেতিয়া খাবলে মানে মন যায় ভোকৰ সময়ত ভোক ভোক হ'ব লাগে তেতিয়া আপুনি অঁ অঁ সেইটো দেৰি অঁ সেইটো দেৰি আপুনি নকৰিব আপোনাৰ বেমাৰ বেমাৰটো হৈছে যেতিয়া বেমাৰ বুলিয়ে কৈছোঁ আৰু গেছ যেতিয়া গেছৰ মানুহৰ বহুত হেৰি হয় অঁ অঁ সেনেকে আপুনি হেৰি খওক নিয়মীয়াকে খাবলে আৰম্ভ কৰক গৰম পানীটো আপুনি ৰেগুলাৰ ৰাতিপুৱা হওক আৰু খোৱা বোৱাটো আপুনি নিয়মীয়াকে আৰম্ভ কৰক আপোনাৰ গেছ আপোনাৰ ভাল হ'ব দেই বাইদেউ ৰাখিছোঁ অঁ হ'ব